আমি ঘৰত আঞ্জা পনীয়া আঞ্জা বনোৱাৰ আগতে ধৰ হেৰিটো পানীটো হেৰি কৰিলৈ পেলাই কেৰাহীত বহাই তাৰপিছতে আকৌ আঞ্জাটো মছলা চছলা দিয়া যায় যিকোনো ধৰ অমিতা বনালোঁ পনীয়াকৈ খাব মন গ'লে তাৰপিছতে দালি বনালোঁ দালিটো নিমখ দি আকৌ অকণমান পানী দিলোঁ হালধি দিলোঁ দি আৰু মছলা দিলোঁ দিলোঁ দালিত সেইটো পনীয়া হৈ গ'ল আৰু তাৰপিছতে আকৌ

আকৌ ধৰ যিকোনো বস্তু ধৰ খাওঁতে পনীয়া বস্তু খাবৰ মন গ'লে এনকে বনোৱা যায়